ব্ৰয়লাৰ পুহিবৰ বাবে আমি প্ৰথমতে এডোখৰ ঠাইত ঘৰ দুৱাৰ বনাই লওঁ আৰু তাৰ পিছত আমি দোকানৰ পৰা গৈ ব্ৰয়লাৰ পোৱালিবোৰ আনো আৰু ব্ৰয়লাৰ পোৱালি অনাৰ পিছত আমি ভুচি পাৰি পিনে ইয়াৰ ওপৰত আকৌ বাতৰি কাকত পাৰি আমি পোৱালিবোৰ মেলি দিওঁ আৰু আমি ইয়াৰ লগে লগে দানা আৰু পানীৰ যোগান ধৰোঁ পোৱালিবোৰ যেতিয়া এসপ্তাহমান হয় তেতিয়া আমি বাতৰি কাকতবোৰ আঁতৰাই দিওঁ আৰু পোৱালিবোৰক ভুচিৰ ওপৰত খোজকাঢ়িব দিওঁ আৰু ইয়াৰ উপৰিও আমি যদি বেমাৰ আজাৰ হয় আমি তাৰ ঔষধো আমি পানীৰ লগতে মিহলি কৰি তেওঁলোকক খাবলৈ দিওঁ

সময়ে সময়ে আমি নিৰ্দিষ্টবোৰ ঔষধ সিহঁতক খাব দিওঁ আৰু হুমি আদি নহ'বৰ বাবেও আমি ভুচিৰ ওপৰত কিছুমান ঔষধ স্প্ৰে' কৰোঁ আৰু গৰম দিনত আমি ইহঁতক ফেন লগাই দিওঁ আৰু ঠাণ্ডাৰ দিনত হিটাৰো ব্যৱহাৰ কৰোঁ কাৰণ ব্ৰয়লাৰ নহ'লে ঠাণ্ডাও লাগিব পাৰে যেতিয়া সেই এওঁলোকৰ ত্ৰিছ চল্লিছ দিনমান হয় তেতিয়া আমি কিছুমান ওজন বঢ়া ঔষধ আদিও ব্যৱহাৰ কৰোঁ

যেতিয়া ইহঁত ডাঙৰ হয় আমি গৈ থাকে আমি ডাঙৰ দানা আদিও আৰু পানীৰ পৰিমাণো বেছিকৈ সিহঁতক খাবলৈ দিওঁ আৰু ইহঁত থকা জেগাতো আমি অলপ বহলাই দিওঁ ব্ৰয়লাৰবোৰ যেতিয়া বিক্ৰীৰ উপযোগী হয় তেতিয়া কিছুমান মানুহে আহি ব্ৰয়লাৰবোৰ আমাৰ ইয়াৰ পৰা ক্ৰয়ো কৰে আৰু আন কিছুমান যোনবোৰ অধিক থাকি যায় সেইবোৰক আমি য'ৰ দোকানৰ পৰা পোৱালিবোৰ আমি কিনি আনিছোঁ সেই দোকানতে বেচি দিওঁ